হেল্ল' এই গোলাঘাট এজেঞ্চি হয়নে বাৰু অঁ মই লোহিত শইকীয়া এই আপোনালোকৰ গাড়ীতে সদায় অহা যোৱা কৰি থাকোঁ যে যোৰহাটলৈ এই তাকে মানে মোৰ ফেমিলিটো কালিলৈ যোৰহাটলৈকে ফুৰিবলৈ যোৱাৰ কথা এটা সিদ্ধান্ত কৰিছে তাৰ কাৰণে গাড়ী এখন লাগে দাম দৰ কিমান পৰিব কি কথা সেইকাৰণে ফোন কৰিলোঁ কওকচোন বাৰু অঁ হ'ব ইমানটোত পাৰিব তাৰমানে অঁ ঠিক আছে মই তেতিয়া ফোন কৰিম আপোনালোকলৈ কালিলৈ নটামান বজাত পোৱাকৈ অঁ হ'ব